শিশুসকলৰ স্কুলৰ পাঠ্যক্ৰমত বেংকৰ কামৰ গ গতি পলিচি ঋণ ৰিটাৰ্ণ কৰা আদি বিষয় শিকোৱাতো শিকোৱাতো হয় কিন্তু আমি আগত এয়া কথা নাজানো যে আমি বন্ধন গোটত বা গ'লে মেলিলে বন্ধন গোটৰ মানুহে আমাক শিকাই দিলে মেলিলেহে আমি গম পাওঁ যে বাইদেউ এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে সকলোখিনি বুজাই দিলেহে আমি এয়া বুজি পাওঁ কিন্তু এতিয়া শিশুসকলে যিখিনি ল'ৰা ছোৱালী ইস্কুলত বা পঢ়ি আছে বা ইয়াৰ শিকোৱে শিকাই দিয়ে সেইখিনি সিহঁতে আগৰ পৰা আগ্ৰহ এটা থাকে যে এনেকুৱা কৰিলে এনেকুৱা হয় ব্যৱসায় এটা কৰিবলৈ হ'লে ব্যৱসায় এটা কৰিবলৈ হ'লে এইবিলাক নিজেই তাহাতি শিকি থোৱা দৰকাৰ বাৰু আমিতো আৰু কোনোবাই শিকাই দিলে আমি সেয়া বুজি পাওঁ